নমস্কাৰ মই বনাব বিচৰা কাপোৰৰ ডিজাইন মই ইউটিউবৰ পৰা বাছনি কৰোঁ আৰু মোক গ্ৰাহকেও বাছনি কৰি দিয়ে যেনেকুৱা ডিজাইন লাগে সিহঁতে কৈ দিয়ে মই সেইদৰেই বনাই দিওঁ আৰু কিছুমান বন্ধুবৰ্গেও মোক সহায় কৰে যিটো চিলাবলগীয়া হয় কিছুমান বস্তু বন্ধুবৰ্গই দেখুৱাই আৰু কিছুমান মই ইউটিউবৰ অনলাইনো সহায় লওঁ আৰু গ্ৰাহকসকলেও মোক ডিজাইনটো দেখুৱাই দিয়ে মই সেইদৰে বনাই দিওঁ মোৰ উৎস হৈছে অনলাইন

মোৰ প্ৰিয় ব্ৰেণ্ড বা অনলাইনে বস আছে মোৰ তেনেকৈ নাই

মই মোক তেনেকৈ এগৰাকী অনলাইন বা ব্ৰেণ্ডৰ নাই মই এগৰাকী মাষ্টৰনী লৈছিলোঁ মোক দেখাই দিবৰ কাৰণে তেওঁৰ ওচৰত মই শিকিলোঁ শিকি মই নিজে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰি মই নিজৰ ব্যৱসায় মই চলাই গ'লোঁ ডিজাইনবিলাক গ্ৰাহকেও দিয়ে সকলোখিনি মই মোৰ যিদৰে কয় মই মনৰ মনৰ পৰাও মই কিছুমান ডিজাইন কৰোঁ গ্ৰাহকেতো দিয়াতো সেইমতে বনাবই লাগিব নহ'লেতো ব্যৱসায়টো ভাল নহ'ব আৰু মোৰ এগৰাকী শিকাৰো আছিলে তেওঁৰ পৰাই মই যথেষ্টখিনি শিক্ষা আয়ত্ব কৰিলোঁ তেওঁৰ পৰাই মই এতিয়া তেওঁকে গুৰু বুলি মানি আছোঁ কি কেতিয়াবা কিছুমান কথা নোৱাৰিলে তেওঁৰ পৰাই মই সহায় লওঁ তেওঁ মোক উপদেশ দিয়ে তে মই ফোনৰ যোগেদি তেওঁ মোক সহায় কৰে নাজানিলে মই সেইটো সুধি লওঁ আৰু কিছুমান কথা মই ইউটিউবৰ দ্বাৰা উপকৃত হৈছোঁ ইউটিউবেই মোক সহায় কৰিছে অন্যৰ কোনো তেনেধৰণৰ মোক নাই মই এগৰাকীয়ে মোৰ বাইদেউ এগৰাকী আছে সেয়াই মোক সেয়াই মোৰ বছ ধন্যবাদ জয় হিন্দ